গ্ৰাম্য কৃষিত নিপূণ শ্ৰমিক বিচাৰি পোৱাতো বৰ্তমান যুগত বহুতে টান হৈ গৈছে কাৰণ আজিকালি প্ৰায় মানুহ প্ৰায় মানুহ শিক্ষিত প্ৰায় আপোনাৰ ডিগ্ৰী প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে আপোনাৰ ডিগ্ৰী পাছ কৰে আৰু সিহঁতে নিজকে কৃষক বুলি ক'বলৈ লাজ কৰে গতিকে আমি দেখিছোঁ আমাৰ ঘৰৰ আমাৰ নিজৰ গাঁৱত ল'ৰা ছোৱালী ল'ৰা ছোৱালীবিলাকৰ বিষয়ে কব'লৈ গৈছোঁ ৰাতিপুৱা সাতটা আঠটালৈকে শুই নুঠা হৈছে ল'ৰা ছোৱালীবোৰ পথাৰলৈ নাহে যাৰনেকি দেউতাকহঁতে কৰিব পৰা হৈ আছে তেওঁলোকে কৰি মেলি খুৱাই আছে তেওঁলোকে কম কাম কৰি আছে কিন্তু ল'ৰা ছোৱালীবিলাকৰ বা নৱপ্ৰজন্মৰ কৃষিৰ প্ৰতি ইনটাৰেষ্টটো একেবাৰে কমি গৈছে যাৰ ফলত আমি গ্ৰাম্যপ্ৰজন্ম গ্ৰাম্য কৃষক কৃষিত নিপূণ শ্ৰমিক বিচাৰি পোৱাটো বহুত টান হৈ গৈছে আৰু এটা কথা হৈছে বৰ্তমান আপোনাৰ দেখি আছোঁ আমি যিবোৰ আমাৰ সমবায় দোকান আছে সমবায় দোকানবিলাকলৈতো আৰু আপোনাৰ মাহে আপোনাৰ এটা পৰিয়ালে প্ৰায় বিছ পঁচিছ কেজিমানকৈ চাউল পায় আছে গতিকে সেই গতিকে সেই পৰিয়ালবিলাকেও লাহে লাহে কৃষিটো বি কৃষি ক্ষেত্ৰত নামিবলৈ টান পোৱা হৈছে কাৰণ কেইদিনমানৰ আগলৈকে লগডাউনত এটা মাহত দুবাৰকৈ চাউল দি আছিলে তেতিয়া এটা পৰিয়ালে মাহটোত মিনিমাম পঞ্চাছ ষাঠি কেজি যেতিয়া চাউল পায় তেওঁলোকৰ মাহটো ধুনীয়াকৈ চলি যায় ধুনীয়াকৈ চলি যায় তাৰ চলি যোৱাৰ ওপৰিও থাকি যায় আৰু থাকি তেনেকৈ ধৰক যি যিহেতু অকণো কষ্ট অনুভৱ কৰা নাছিলে গতিকে নিজৰ গাঁওখনৰ কথাই কৈছোঁ যোৱা বছৰ বহুত আমাৰ খেতি মাটি এনেই পৰি থাকি গ'ল তাত নেকি কোনোধৰণৰ খেতি নহ'ল কাৰণ চৰকাৰে দুকুটাকৈ যেতিয়া মাহে চাউল দি আছিলে সকলোৱে সেইটো সুবিধা লৈ আছিলে ফলত খেতিৰ প্ৰতি মানুহৰ ইনটাৰেষ্টটো একেবাৰে কমি গৈছিলে আৰু আজিকালি দিন হাজিৰা কৰা শ্ৰমিকৰ বৰ্তমান হাজিৰা বুলি ক'বলৈ গ'লে শ্ৰমিকৰ হাজিৰা নিজৰ বৃত্তি লৈ লৈ বেলেগ হৈ আহিছে আমি দেখিছোঁ এতিয়া আমাৰ পকা কাম কৰা ৰাজমিস্ত্ৰী এজন ৰাজমিস্ত্ৰীৰ হাজিৰা বৰ্তমান আমি যাক ৰাজমিস্ত্ৰী বুলি কওঁ বৰ্তমান আঠশৰ পৰা হাজাৰ টকা তেওঁক আমি দিবলগীয়া হয় তাৰ বিপৰীতে যোগালিজনক আমি পাঁচশ টকা দিবলগীয়া হয় তাৰোপৰিও আমাৰ যিসকলে মাটিৰ কাম কৰে বা বাঁহ বেতৰ কাম কৰে তেওঁলোককো আমি পাঁচশ টকাকৈ এদিনৰ হাজিৰা দিবলগীয়া হয় গতিকে হাজিৰা ক্ষেত্ৰটো বহুত পাৰ্থক্য আহিছে আগৰ দিনতকৈ আগতে এটা মানুহৰ হাজিৰা খুব বেছি আপোনাৰ দুশ তিনিশ আছিল যিটো নেকি আপোনাৰ এতিয়া হাজাৰ আঠশ টকালৈ আমি দিবলগীয়া হৈছে তাৰোপৰিও আমি দেখিবলৈ পাইছোঁ আমাৰ বিশেষকৈ মাইকী মানুহ কিছুমান ৰোৱনী দাৱনী আমি যেতিয়া লগাওঁ আগতে আমি আশী নব্বৈ টকা বা এশ টকা খুব বেছি এ এগৰাকী আমি ৰোৱনীক দিলে বা দাৱনীক দিলে আমাৰ সেইটো যিটো কাম কৰে সেইটো বৰ্তমান আমি এজ এগৰাকী মহিলাকো আমি দুশ বা আঢ়ৈশ টকা পৰ্য্যন্ত হাজিৰা দিবলগীয়া হৈছে গতিকে এজন মানুহৰ শ্ৰমিকৰ বৰ্তমান হাজিৰা বুলি ক'বলৈ গ'লে গড় হিচাপত আমি ছশ সাতশ টকা ধৰিব লাগিব